ভাষা বুলি ক'লে আমাৰ ইয়াতে বি টি এ ডিত থাকোঁ আমি বি টি এ ডিত বড়ো ভাষা বেছি বেছিকৈ চলে আমাৰ বি টি এ ডিত আমাৰ সকলো ধৰণৰ জনজাতি আছে সকলো মানুহে আমাৰ ইয়াতে সকলো কথাই ক'ব পাৰে যেনেকৈ বড়োখিনিয়ে বড়ো ভাষা আদিবাসীখিনি আদিবাসী ভাষা চাওতালীখিনি চাওতালী ভাষা নেপালীত নেপালী ভাষা সকলো ধৰণৰ মানুহে নিজৰ নিজৰ ভাষা সকলোৱে এনেকৈ ক'ব পাৰে আৰু বি টি এ ডিতো ক'লোঁ মানুহখিনিয়ে আমাৰ প্ৰায় মানুহেই বড়ো ভাষাখিনি জানেই আৰু সকলো মানুহে বড়ো ভাষা ক'ব পাৰে আৰু যেনেকৈ আমাৰ যোনটো এলেকাত আমাৰ যিটো ভাষা চলে যে সকলো ঠাইতে নিজৰ ভিন্ন বেলেগ বেলেগ ভাষা কোৱা হয় যেনেকৈ তেজপুৰৰ পিনে তেজপুৰত লিখিত লখিমপুৰৰ পিনে লিখিত সকলো সেইপিনেতো গোটেই আপাৰ আচাম ছাইডে গোটেই লিখিত কথাই কয় আমাৰ এই নামনি অসমৰ এইপিনে সকলোৱে আমাৰ কথিত ভাষাই চলে যেনেকৈ আমাৰ এইপিনে কামৰূপৰ পিনে কামৰূপীয়া ভাষা আৰু এইপিনে নলবাৰীৰ পিনে আমাৰ নলবাৰীয়া আৰু বৰপেটা পিনে বৰপেটীয়া আৰু মঙ্গলদৈ পিনে মঙ্গলদৈয়া হাজো পিনে হাজো নলবৰীয়া বেছিভাগ মানুহে আমাৰ নলবৰীয়া ভাষাই কোৱা যায় আমি এনেকে সৰুৰপৰা আমি এনেকুৱা কথিত ভাষাই আমি কৈ ডাঙৰ হৈছোঁ আমাৰ বেছি কথিত ভাষাই চলে ঘৰত আমাৰ ল'ৰা ছোৱালীও এনেকৈ কথিত ভাষাই কোৱা হয় আমি এতিয়াও ভাষা কৈয়ে ভালপাওঁ আমাৰ ইয়াতে বি টি এ ডিত প্ৰায় মানুহে বড়ো ভাষাও কয় বড়ো আমিও বড়ো ভাষাও ক'ব পাৰোঁ চাওতালীৰ লগত চাওতালী ভাষাও ক'ব পাৰোঁ আদিবাসীৰ লগত আদিবাসী ভাষাও আমি সকলো ধৰণৰ ভাষাই আমি জানো

আমাৰ ইয়াতে ভাষা কওঁতে আমাৰ কোনো ধৰণৰ অসুবিধা নাই আমি সকলোখিনি ভাষাই আমি ইয়াতে ক'ব পৰা যায় আমাৰ ইয়াতে বেছিভাগ মানুহ আমাৰ বড়ো ভাষা প্ৰায় মানুহে জানে বড়োত সকলো মানুহে বড়ো ভাষা ক'ব পাৰে আমাৰ কথিত ভাষাটোৱে আমাৰ বেছি ইয়াতে বেছিকৈ আমাৰ চলে বৰপেটীয়াখিনি আমি বৰপেটীয়া ভাষাতে আমাৰ সকলো কথা আলোচনা হয় বা কোৱা যায় প্ৰায় নলবাৰীয়া মানুহো আছে নলবাৰীখিনি ইয়াতে নলবৰীয়া ভাষাতে কোৱা হয় লিখিত ভাষা কোৱাও মানুহ ইয়াতে আছে আমি যিটো যাৰ লগত যেনেকৈ আমি যিখিনি ভাষা আমি ক'ব লাগে তেনেকৈ আমি ক'ব পাৰোঁ আমাৰ অকল ভাষা যিকোনো ভাষা আমাৰ কওঁতে কোনো ধৰণৰ আমাৰ অসুবিধা নাহে আমি বড়োখিনিৰ লগত বড়ো ভাষা কওঁ অসমীয়াখিনিৰ লগত আমি অসমীয়া ভাষাও কওঁ যিখিনি যাক যেনেকৈ আমি ক'ব লাগে ভাষা সেইখিনি আমি ক'ব পাৰোঁ আমাৰ ভাষা কওঁতে আমাৰ কোনো ধৰণৰ অসুবিধা নাই আমি আমাৰ ঘৰত আমাৰ বেছিভাগ কথিত ভাষাই আমাৰ ঘৰত চলে আমাৰ ঘৰৰ সকলো ইয়াতে আমাৰ বৰপেটীয়া মানুহখিনি সকলোৱে আমাৰ ইয়াত কথিত ভাষাই কোৱা যায় আমি কথিত ভাষাক আমি ইয়াত কথিত ভাষাখিনি শুনিয়ে আমি ভাল লাগে আমাৰ নিজৰ ভাষাকেইটা আমি নিজে ভালপাওঁ এই ভাষা বুলি ক'লে আমাৰ যিকোনো ভাষা কওঁতে আমাৰ কোনো দিনা কোনো ধৰণৰ আমাৰ অসুবিধা নহয় আমি য'ত যেনেকৈ ক'ব লাগে আমি আমি সকলো ভাষাই আমি ক'ব পৰা

মোৰ ইমানেই ক'বলগীয়া ভাষাৰ ওপৰত আৰু বিশেষ ক'বলগীয়া নাই আৰু ভাষাৰ ওপৰত